অ' আজিকালি বৰ্তমান লেপটপৰ বৰ প্ৰয়োজন হৈছে আমাৰ ল'ৰাটো পঢ়াৰ কিছুমান কথাত বৰ অসুবিধা সেয়েহে এতিয়া লেপটপৰ কোনটো লওঁ কেনেকুৱা লওঁ একো নাজানো মোবাইলৰ ইউটিউবতে চাই ল'লে ভাল হ'ব নেকি মোবাইলৰ ইউটিউবত কেইবাবিধো দেখোন লেপটপ দেখাইছে এটা এইটোৱেই ভাল হ'ব যেন লাগিছে ইয়াৰ কিন্তু দামটো বহুত বেছি হ'ব যায় কি নহওক এইটোকেই লোৱাই ভাল হ'ব নেকি